দহৰ পৰা একলাখৰ ভিতৰত মোৰ পাঁচটা মনত থকা নাম্বাৰ হৈছে এক ঊনাশী দুইশ পঁচান্নব্বৈ ছয় লাখ আঠ লাখ ন লাখ নশ নিৰান্নব্বৈ